হেল্ল' অঁ এয়া বৰুৱা ফাৰ্ণিচাৰ হয়নে অঁ মই আপোনালোকৰ তাৰ পৰা মই বিচনা দুখন আৰু ধৰক চোফা ছেট এযোৰ আনিম বুলি ভাবিছিলোঁ অঁ আপোনালোকৰ মানে কি মই কাঠৰে আনিম বাৰু আপোনালোকৰ এনেই এই দামবিলাক কেনেকৈ দিছে অঁ আপোনালোকৰ কিমান টাইমৰ পৰা কিমান টাইমলৈকে খোলা থাকে অঁ ঠিক আছে মই কাইলৈ তেতিয়াহ'লে গৈ আছোঁ চাই চিতি মই লৈ আহিম বস্তুখিনি